হেল্ল' এইটো উত্তম শইকীয়াৰ ঘৰত লাগিছেনে মই আপোনাৰ আপোনাৰ বাহিৰত গেটৰ বাহিৰত মানে ভাড়াঘৰৰ চাইনব'ৰ্ডটো মই দেখিলোঁ ত' দেখি পেলাই আপোনাক কণ্টেক্ট কৰিলোঁ হয় আপোনাৰ মোক মানে আপোনাৰ এটা ঘৰ ঘৰ এটা লাগিছিলে ভাড়াত আপোনাৰ হয় দুহেজাৰ মানত মই আপোনাৰ এজনেই থাকিম মই আপোনাৰ এজন ছাত্ৰ হয় হয় ত' আপোনাৰ ইয়াত শিক্ষাৰ বাবে আহিছিলোঁ হয় হয় এজন থকাই লাগিব পিছে আপোনাৰ তাত বাথৰুম কেনেকুৱা এনেই ৰুম আছে হয় এনেই আপোনাৰ দুয়োটাতে আপোনাৰ মানে ধৰি পেলাই মানে কিমান হয় এনে ঘৰ ভাড়াটো হয় হয় হয় হয় এনেই আপোনাৰ কাৰেণ্টৰ ব্যৱস্থাটো আপোনাৰ কেনেকুৱা হ'ব

হয় হয় এনে আপোনাৰ ৰুম এনেই আপোনাৰ ৰুমটোত আপোনাৰ বস্তুবাহিনী মানে আপোনাৰ বিচনা এনেই বেলেগ ধৰণৰ থ'ব পৰা বস্তু টেবুল চকী এনেকুৱা আছেনে সুবিধা আছেনে হয় অ'কে বাৰু মই আপোনাক কাইলৈ বাৰু জনাম বাৰু হয় হয় হয় হয় ধন্যবাদ বাৰু ধন্যবাদ